ব্যৱসায় কৰিবলৈ আমাৰ বহুত সমস্যা হয় ব্যৱসায় কৰিবলৈ ব্যৱসায়কৰ প্ৰথম বস্তুটোৱে হৈছে মূলধন মূলধন মূলধন আপোনাৰ ওচৰত কিমান টকা বা মোৰ ওচৰত কিমান টকা আছে কিমান মূলধন আছে তাৰ লৈ সেই ব্যৱসায় কৰিব পাৰি আৰু সেই মূলধনটো ডাঙৰ সমস্যা হ'ব পাৰে আৰু মূলধনটোৰ কাৰণে অৱশ্যে তাৰ হেৰি আছে মূলধনৰ বাবে আপোনাৰ আমি হয় বেংকত ঋণৰ আৱেদনো কৰিব পাৰোঁ ঋণ লৈও আমি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰোঁ কিন্তু সেই ঋণ পোৱাতো এটা ডাঙৰ সমস্যা আছে সাধাৰণতে ঋণ ল'বলৈ বেংকৰ বেংকত ঋণ ল'বলৈ বহুতো বহুতো নথি পত্ৰ কাগজপত্ৰৰ প্ৰয়োজন হয় গতিকে সেইটো এটা সমস্যা বুলিয়ে ক'ব পাৰি আৰু সহজে আমি যিহেতু সহজে আমি যিহেতু ব্যৱসায় এটা কৰিব পাৰোঁ কৰিব বিচাৰোঁ গতিকে মূলধনৰ প্ৰয়োজন আছেই সেইটো এটা সমস্যাই দ্বিতীয়তে সমস্যাটো দ্বিতীয় সমস্যা বুলি ক'বলৈ হ'লে আমি ক'ব পাৰোঁ অভিজ্ঞতা ব্যৱসায় এটা কৰিবলৈ কিছু কিছুমান অভিজ্ঞতাৰ প্ৰয়োজন হয় যিহেতু এই বিষয়ে সাধাৰণতে সাধাৰণতে লোক মানুহ আমি অনু অনুভিজ্ঞ গতিকে আমাৰ ব্যৱসায় কৰিবলৈ এইটো সমস্যা হয় আমি কি ব্যৱসায় কৰিম কেনেধৰণৰ ব্যৱসায় কৰিম আমি ব্যৱসায়টোত কি উৎপাদন কৰিম সেই বিষয়ে জনাৰ জানিবলৈ হ'লে অভিজ্ঞতাটো যথেষ্ট প্ৰয়োজন হয় অৱশ্যে বৰ্তমান যুগত বৰ্তমান ইণ্টাৰনেটৰ যুগত এইটো অলপমান অলপ সচল হৈছে কিন্তু তথাপিও এটা সমস্যা হৈছে অভিজ্ঞতাটো দ্বিত দ্বিতীয়টো বুলি ক'বলৈ গ'লে আমি চাহিদা আমি উৎপাদন কৰা বস্তুটোৰ চাহিদা কিমান সেই বিষয়ে জানিব লাগিব যদি উৎপাদিত সামগ্ৰী যদিহে সামগ্ৰীৰ চাহিদা যদি নিচেই কম তেতিয়াহ'লে সেইটো বস্তু উৎপাদন কৰিলে আমাৰ বিশেষ লাভ নহ'ব বৰং লোকচান হোৱাৰ সম সম্ভাৱনা আছে গতিকে চাহিদাটো জানিব লাগিব আমি আৰু তৃতীয়তে আমি ক'ব বিচাৰোঁ বজাৰ ব্যৱসায় এটা কৰিবলৈ এখন বজাৰৰ প্ৰয়োজন বজাৰ যিখন জড়িত আমাৰ সময়ত সমস্যা বুলি ভাবিব পাৰোঁ আমি বজাৰ যিহেতু সহজে পোৱা বস্তু নহয় যিটো ব্যৱসায় কৰা হয় তাৰ যদিহে বজাৰখন পোৱা নাযায় তেতিয়াহ'লে উৎপাদিত সামগ্ৰীবিলাক আমি ক'ত বিক্ৰী কৰিম অৱশ্যে বৰ্তমান ইণ্টাৰনেটৰ যুগত এখন বজাৰ পাবলৈ আগৰ তুলনাত আগৰ তুলনাত সহজ হৈছে কিন্তু তথাপিও এইটো এটা ডাঙৰ সমস্যা এই সমস্যাৰ বাবে বহুতো ব্যৱসায়ীৰ লোকচানত ভোগা দেখা যায় আৰু অৱশেষত আমি ক'ব পাৰো যে ব্যৱসায় কৰিবলৈ আমি যথেষ্ট ধ্বংসক কাগজপত্ৰ নথি পত্ৰ ইত্যাদি ইত্যাদি কাম কৰিবলগীয়া হয় কাৰণতো ব্যৱসায় এটা আজিকালি যদিহে স্বীকৃতি চৰকাৰে স্বীকৃতি অনুষ্ঠান দ্বাৰা নহয় প্ৰতিষ্ঠান দ্বাৰা নহয় তেতিয়াহ'লে সেই ব্যৱসায়ত পিছলৈ সমস্যা সমস্যা হোৱাৰ সম্ভাৱনা থাকে আৰু ব্যৱসায় কৰাৰ অৰ বাবে আমি যি যি কৰ দিব লাগে সেই কৰো যথেষ্ট বেছি বুলি আমি গম পাই ইতিমধ্যে গম পাইছোঁ গতিকে সেইটোৱে এটা ব্যৱসায়ৰ আন এটা কাৰণ ব্যৱসায় সফল নোহোৱা আন এটা কাৰণ আৰু ব্যৱসায়ৰ বিষয়ে ইমানেই